হেল্ল' মীণ্ট্ৰা মই আপোনালোকৰ তাত এটা এনক্লীট অৰ্ডাৰ কৰিছিলোঁ কিন্তু আপোনালোকে দেখোৱা কালাৰটো অহা নাই আৰু মই দিয়া চাইজতকৈও চাইজটো সৰু আহিছে গতিকে মই এই বস্তুটো পিন্ধিবপৰা নাই আৰু ভৰিত লগাওতেও কাটিছে গতিকে আপোনালোকে এই বস্তুটো এক্সেঞ্জ কৰি দিয়ে যেন